এজন খেতিয়কৰ যিমান কষ্ট কৰি ব্যক্তিগত মানুহৰ পৰা চৰকাৰী বেংকৰ পৰা হওক বিভিন্ন ধৰণৰ য'ৰ ত'ৰ পৰা তেওঁলোকে ধাৰ লৈ এটা খেতি কৰিবলৈ আগবাঢ়ি যায় কিন্তু যিমান কষ্টৰ পৰিমাণে যিমান ক খেতিটো কৰা হয় তাত তেওঁলোকৰ যিমান আৱেগিক দুখ কষ্ট ইমান হয় কিন্তু তেওঁলোকে ফচল ভাল নহয় ভাল নোহোৱা স্বত্বেও তেওঁতো দিবলগীয়া হয় যিটোৰ পৰা পইচা লোৱা হয় সুদলৈ তেওঁলোকক ঘূৰাই দিবলৈ নোৱাৰা হয় নোৱাৰা ক্ষেত্ৰত এজন খেতিয়কে আত্মহত্যা কৰিবলৈ পথটো বাছি ল'বলগীয়া হয় আৰু বেংকৰ পৰা যিবোৰ দিয়া হয় কিষাণ ক্ৰেডিট কাৰ্ড কে চি চি লোন সেই লোনটো চৰকাৰে দিয়ে কিন্তু লোনটোৰ যিটো পৰিমাণে তেওঁলোকে সুতৰ হাৰটো কমাই দিব লাগে কিছুমান ধৰি লওক চাবচিডী দিব লাগে সেইবোৰ দিয়াত নকৰে কিন্তু সৰু সৰু খেতিয়কবোৰঅ কাৰণে মূৰ কামোৰণি হয় তেওঁলোকে উপায় নাপাই এইটো পথ বাছি লয়